যিসকল লোক নদীৰ পাৰলৈ গৈ বিভিন্ন ধৰণে লেতেৰা কৰি আহে মই সেইসকল লোকক এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে এই ঠাইলৈ অকল তেওঁলোকেই নাযায় তাত বহু ধৰণৰ বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহে যদি তেওঁলোকে তাত লেতেৰা কৰে সেই ঠাই টুকুৰাত বিভিন্ন ধৰণৰ বস্তু পেলাই থৈ আহে তেতিয়া সেই ঠাই টুকুৰা পৰিৱেশ বিনষ্ট হ'ব আৰু বেলেগৰ পৰা অহা মানুহবোৰে ভাবিব যে ঠাই টুকুৰা চাবলৈ কি আছে ইমান লেতেৰা জেগা সেইকাৰণে মই ভাবোঁ যে সেই ঠাইলৈ যোৱা মানুহবোৰে যদি তেওঁলোকে পিকনিক খাবলৈ যায় ভাবোঁ যে তেওঁলোকে লগত এটা মোনা লৈ যাওক তেওঁলোকে তাত যি যি বস্তু খাব আৰু যি যি বস্তু খাই শেষ কৰিব নোৱাৰে যিবিলাক ডিস্পজেল থাকে যিবিলাক বটল থাকে গিলাচ থাকে সেইবিলাক য'তে ত'তে পেলোৱাতকে তেওঁলোকে সেই মোনাটোত ভৰাই ৰাখক আৰু নিৰ্দিষ্ট জাবৰ পেলোৱা জেগাত সেই বস্তুবিলাক পেলাই দিয়ক আৰু কিছুমান মানুহে তেনেকুৱা নদীৰ পাৰলৈ গৈ বিভিন্ন ধৰণে মদ খায় কিবাকিবি খায় আৰু বটলবিলাক ভাঙি থৈ গুচি আহে মই তেওঁ সেইসকল ব্যক্তিকো এইটো ক'ব বিচাৰোঁ যে তেওঁলোকে এইবিলাক কাম কৰাতকৈ য'ত এইবিলাক বস্তু পেলাবৰ বাবে নিৰ্দিষ্ট কিছুমান ঠাইত ডাষ্টবিন কিছুমান থাকে সেই ডাষ্টবিনবিলাকত সেইবিলাক বস্তু পেলাব লাগে